আমাৰ সমাজখনত পুৰুষৰ সমানে সমানে মহিলায়ো ব্যৱসায় কৰিবলৈ শিকিছে কাৰণ অকল পুৰুষে ব্যৱসায় কৰিলে ঘৰখন নচলে কেলেই আজিকালি ল'ৰা ছোৱালী উন্নত শিক্ষাৰ বাবে সকলোৱে ইংলিছ মিডিয়ামত ছাত্ৰ ছাত্ৰী শিক্ষা দিবলৈ বিচাৰে সেইকাৰণে পুৰুষ মহিলা সকলোৱে ব্যৱসায়ত নামি গৈছে আমাৰ ইয়াত মহিলাই ব্যৱসায় কৰিছে বুলি কোনো কোনো কোনোৱে বেয়া চকুৱে নাচায় কাৰণ মহিলাই ব্যৱসায় কৰিবলৈ আজিকালি দিনত নানা ৰকমৰ কাম ওলাইছে যেনে কুকুৰা পালন গাহৰি পালন তাঁতশাল আদি সকলো কাম কৰিহে ঘৰখন পৰিপাটিকৈ চলাবলৈ পাৰে আৰু ল'ৰা ছোৱালীও উন্নত শিক্ষা দিবলৈ উন্নত শিক্ষা দিয়ে আৰু লগতে কাপোৰ চিলোৱা মেচিনো চলাই পিনে মহিলাই বহুত টকা পইচা উপাৰ্জন কৰিছে